অঁ দাদা আপোনাৰ তাত গুগল পে' নহ'লে বা পে' টি এম হ'ব নে নাই বাৰু মই মানে কেচ পইচা হাতত নানিলোঁ হয় গতিকে আপোনাৰ ইউ পি আই আই ডিটো মোক দিয়কচোন মই মানে আপোনাৰ ভাড়াটো গুগল পে' নহ'লে বা পে' টি এম কৰিয়ে আপোনাক দি দিম হয় আপুনি আপোনাৰ ইউ পি আই আই ডিটো উলিৱাওক হয় হয় হয় ভাড়াটো কিমান টকা হ'ব টোটেল হয় এশ বিছ টকা মই আপোনাক মাৰি দিম ইউ পি আইত আপুনি আপোনাৰ ইউ পি আই ক'ডটো দিয়ক